হয় দাদা মোক অৰ্ডাৰ এটা কৰিব লাগিছিলে আপোনালোকৰ তাত কৰিব পৰা যাব নি অৰ্ডাৰটো লাগিছিল এক্সোৱেলি বাৰ্ডদে পাৰ্টি এটা আছিল তাৰ বাবে ভালেখিনি মানুহ থাকিব প্ৰায় পঞ্চাছজনমান মানুহ থাকিব তাৰকাৰণে লাগিছিলে প্ৰায় প্ৰায় পঞ্চাছজনমান মানুহ থাকিব আৰু অহা সপ্তাহত লাগিছিলে অহা সপ্তাহৰ আপোনাৰ ছয় তাৰিখে লাগিছিলে বস্তুবিলাক সেই লাগে ভাত লাগিব ড্ৰাই ফ্ৰাই কৰিব দিব আৰু ছিকেনৰ ফালৰ পৰা এটা দিব অলপ অলপ সেই থকা দিব গ্ৰেভি টাইপ দিব বেছি শুকানটোও নালাগে যিটো নৰ্মেল গ্ৰেভি সেইটো দিলে হ'ব ছয় তাৰিখমানলৈ লাগিছিলে প্ৰায় পঞ্চাছজনমান মানুহ হ'ব আৰু বস্তুটো ভাল হ'ব লাগিব ফ্ৰেছ কৰিব লাগিব গৰম গৰমে যাতে পোৱা যায় তেনেকুৱাধৰণৰ হ'ব লাগিব

পেইমেণ্টটো কেনেকৈ কৰিব পৰা যাব যদি যদি হয়